অঁ ককাই এতিয়া আপোনাক মই আগতে লগ পাইছোঁ এতিয়া বহুদিন লগ পোৱা নাই যেতিয়া আপুনি কোনে কোনে এনেকে পাইছোঁ আপুনি ঠিকে কৈ এটা হেৰি নহয় এই মোৰ ঘৰত এই কাৰেণ্টৰ আৰ্থিংটো লগোৱা হোৱা নাই গতিকে লৈ আপুনি লগাই দিব পাৰিব নেকি অঁ অঁ অঁ হাঠিয়াৰ মানে হাঠিয়াৰটোতো আপোনাৰ হ'ব হেৰি কি কি টকা হয় আপুনি মোক

হয়

অঁ হয় এঙাৰটো ক'ত পাৰ অঁ কিনি অনা কিনি আনিবলৈ দোকানখন ক'ত মই তাকে নাজানাে যে

অঁ অঁ অঁ অঁ অঁ অঁ অঁ আঠফুট অঁ অঁ অঁ অঁ অঁ মই স্লিপখন হয় হয়

অঁ অঁ অঁ অঁ অঁ অঁ অঁ ৰ'ব দেই মই লেখি লেখি লৈছোঁ লেখি লৈছোঁ আপুনি লাহে লাহে কৈ যাওক অঁ দুটা দুটা হৈছে আৰু জে আই পাইপ আৰু এল্বো কিবা চাৰ্জৰ কথা আছে নেকি অঁ কেই ইঞ্চি লাগিব ডেৰ ইঞ্চি অঁ এঙাৰ কিমান লাগিব অঁ পাঁচ কেজি

অঁ অঁ অঁ তাৰ পৰা কিবা চুইছ চুইছ টবিছ কিবা লাগিব নেকি ৱাইৰ অঁ সেইডালে ন অঁ অঁ সেইখিনিৰ পৰা মই কিনি মেলি আনি জমা দিমহি মোৰ সময়টো একেবাৰে তাকৰ যে মোৰ ক'ৰোবাৰ পৰা যদি ফোন আহে মই নহয় সেই আপুনি কৰিব আকৌ অঁ মোৰটো সময় নাথাকে মোৰ ক'ৰোবাৰ পৰা ফোন আহিল ক'বা হ'লে মইতো এইফালে সেইফালে গুচি যাবলৈ লগা হয় পটকে মানুহজন থাকিম বাৰু দুহেজাৰ বাৰু হ'ব আপুনি কামটো কওকচোন বাৰু অঁ অঁ অঁ অঁ মই দিম আপুনি কামটো হয় অঁ অঁ অঁ